টুটুমণি হয় নাই বাৰু অঁ মানে মোৰ দুটা মই টিউশ্যন হল এটা খুলিছোঁ তাত দুটা ৰূম আছে এটাত মোৰ লগৰ হেৰি লগৰ এজনে কৰে হেৰি টিউশ্যন কৰে বাৰু মেথচৰ মেথচৰ টিউশ্যন কৰে তুমি কাৰেণ্টটো লগাই দিব পাৰিবা নেকি বাৰু টাইম হ'লে দুটা ৰূম আছে সেইটো অৱশ্যে মালিকৰ ঘৰৰপৰাই দিয়া মানে তুমি নিজেই সম্পূৰ্ণ মোৰ মোৰ অকল একো যোগাৰ পাতিয়েই নাই চব বস্তু লৈ আহিব পাৰিবা নে নাই বাৰু এনেই আমি দাম লগাওঁতে কিমানমান লয় বাৰু এনেই তাৰপৰা এনেকৈ দাম আৰু কম নহ'ব নেকি তাৰপৰা হেৰি ফেন চেন আছে নে নাই তোমাৰ ওচৰত ফেন এনেই কেনেকুৱা ধৰণৰ পাম বাৰু ভালটোৱে লগাম ভালটোৱে লগাম ক'তনো বেয়াটো লগামনো কিমান পৰিব বাৰু অলপ মিলাই কিনি মিলাই কিনি দিব আৰু চাৰিখন লাগিছিলে দুখন দুখনকৈ তাৰপৰা লাইট লাগিছিলে দুটা হেৰি দাম কিমান লৈছিলে লাইটৰ বৰ্ডবিলাক কিমান লৈছে বাৰু আৰু শুনক আকৌ আৰ্থিঙটো লগাব লাগিছিলে আকৌ

আছে আছে আছে এটা মটৰ লাগিব ইনভাৰ্টাৰ হ'ব নেকি আপোনাৰ ওচৰত এনেই কোৱালিটি এনে দাম দাম কেনেকুৱা আছে বাৰু ইনভাইটাৰৰ আকৌ আকৌ তিনিমাহমান চলাই বেয়া হৈ যায় বা গেৰাণ্টি দিয়াৰ পিছত মই চিনিয়েই নাপাওঁ এনেই নকয়তোন তাৰপৰা হেৰি মটৰটো মটৰৰ কথা কৈছিলে মটৰটো এনেই ভাল কোৱালিটিৰ আনিব দেই বহুতেই মানে ভাল কোৱালিটি কৈ থগি কিনি যায় মানে বহুতক পাইছোঁ হয় আপুনি আমাৰ ঘৰ আমাৰ মোৰ ওচৰলৈ আহিব পাৰিব নি এপাক বাৰু আজি হ'ব আজি গধূলি সময়ত আহিব বাৰু দেই অঁ ৰাখিছোঁ দিয়ক